ৰন্ধাৰ বিষয়ে ক'বলৈ গ'লে মই এগৰাকী ৰান্ধনীয়ে গৃহিনী সদায় ৰাতিপুৱা গধূলি সদায় আমি পাকঘৰত সোমাব লাগে ৰান্ধিব লাগে প্ৰায় মাছ বনায়ে ভাল পাওঁ সৰু মাছ হ'লে অলপ ৰচোন পিঁয়াজ চিয়াজ দি জলকীয়া দি অকণমান শুকানকৈ ভাজি অকণমান মিক মিক কৰাকৈ খাবলৈ ভাল লাগে আৰু কেতিয়াবা মাছখিনি অকণমান পানী ছটিয়াই অকণমান তেল দি আদা ৰচোন দি অকণমান জেকাকৈ ৰাখি তেনেকৈও খাই ভাল লাগে আৰু ডাঙৰ মাছ হ'লে আদা ৰচোন দি অকণমান মানে তেল দি পানী ছটিয়াই কিনাৰে কিনাৰে পানী ছটিয়াই অকণমান সাফৰখন মাৰি দিব লাগে তেনেকৈও খাই ভাল লাগে আৰু টেঙা শাক বনাবলৈ হ'লে প্ৰায়ে আমাৰ ঔ টেঙা শাক বনাবলৈ হ'লে টেঙাটো পাছত গৈ চেপি দিব লাগে আদা ৰচোন অকণমান দিব লাগে তেল নেমাৰিলেও হয় টেঙাটো খোৱাটোৱে প্ৰয়োজনীয় টেঙাটো খাব লাগে আৰু দাইল বনাবলৈ হ'লে তাত অমিতা যদি দিবলৈ হয় অমিতা দিবলৈ হ'লে বনাই কেৰাহিত ভালকৈ উতলাই যেতিয়া সিজিব তেতিয়া অকণমান তেল দি পিঁয়াজ ৰচোন দি পেনি জুইকোৰা দি অকণমান কেৰাহি গৰম তেল গৰম হোৱা লগে লগে লগে লগে শাকখিনি গোটেখিনি ঢালি দিব লাগে গোটেইখিনি ঢালি দিলে যেতিয়া তাৰ এটা ফেন উঠি আহে ভৰভৰকৈ উঠি আহিব তেতিয়া সেই দালিকণো খাই ভাল লাগে আও টেঙা দালিকণ সকলোবিলাক যদি দি দিয়ে ঔটেঙা হওক বা বিলাহীয়ে হওক কাজিনেমু হ'লে দালিখিনি সিজা পাছতহে কাজিনেমুটো দিব লাগে আৰু আমাৰ চাউল দুবিধ আছে আঢ়ৈ চাউল আৰু উখোৱা চাউল কয় আমাৰ পানী দি সিদ্ধ দুই সিদ্ধ চাউল কয় সেইটো সেইটো সিজালে সেইটোত অলপ পানী বেছি খায় আঢ়ৈ চাউলটোত অলপ পানী কম খায় আৰু আঢ়ৈ চাউলটো ভাতটো যদি অলপ এটা এটা কৰিবলগীয়া হয় তেতিয়া প্ৰথমতে পানীটো গৰগৰকৈ উতলাই ল'ব লাগে উতলাই লৈ তাৰ পিছত চাউলখিনি দিব লাগে চাউলখিনি দিয়াৰ পিছত উতলি জুইকোৰা দি দিব লাগিব জুইকোৰা দি উতলাই উতলাই যেতিয়া পানীটো চাউলটো সিজিব ভাতলৈ যেতিয়া হ'বগৈ তেতিয়া অকণমান জুইটো কমাই পেলাই নি পানীটো শুহিলে অকণমান জুই ওপৰতে ৰাখি জুইকোৰা অকমান কমাই দিলে তেতিয়া সেই ভাপতে চাউলটো এটা এটা হয় এটা এটা হ'লে সম্পূৰ্ণকৈ সিজে খাবলৈও ভাল লাগে আৰু উখোৱা চাউলটো প্ৰায়ে আধা ঘণ্টামান সিজায়ে থাকিব লাগে কাৰণ কেলৈ সেইটো দুই সিদ্ধ চাউল দুবাৰ মানে সিজোৱা হয় দুবাৰ সিজোৱা হ'লে সেই চাউলটো মানে অলপ পানীও খায় আৰু মানে সিজাওতেও অকণমান দেৰিকৈ হয় কিন্তু তাৰো এটা টেষ্ট বেলেগ আৰু চাউলৰো এটা টেষ্ট বেলেগ আৰু অঁ তৰকাৰী বনাবলৈ হ'লে জুলীয়া তৰকাৰীও কিনাৰত পানী দি থপথপীয়া কৰি বনাব পাৰে আৰু মানে শুকান ভাজি কৰিবলৈ হ'লেও মানে তেলতে অকণমান ভাজি কৰিব লাগে আলু বেঙেনা বা অন্য অন্য শাক পাচলি বা লাইশাক হ'লেও প্ৰায় শুকান ভাজিয়ে বনাব পাৰে শুকান ভাজিয়ে খাই ভাল লাগে আৰু অন্য শাক পাচলি হ'লে এনে ফেচবিন দাংবডি চাংবডি হ'লে এইবিলাক এই মানে একে এই পানী নিদিয়াকৈ অকণমান শুকান কৰি জুইটো কমাই দিব লাগে জুইটো কমাই ভাপতে সিজাব লাগে ভাপতে সিজালে বস্তুটো টেষ্ট হয় খাবলৈ আৰু তাতে ঠিক তেনে ধৰণে মাছ বনালেও সেই মাছটো অকণমান জেকাকৈ কিছুমানে ফ্ৰাই কৰি খায় ফ্ৰাই কৰি টানকৈ লৈ খাই ভালপায় আৰু কিছুমানে জেকাকৈ আদা ৰচোন জলকীয়া দি তেনেকৈ খায়ো ভাল পায় এই তেনেকৈয়ে বনাওঁ আৰু